অঁ আমাৰ এলেকাত স্বাস্থ্যসেৱা উন্নত কৰিবলৈ হ'লে আমাৰ বৰ্তমানে এখন স্বাস্থ্য সেৱা এখন দুমহলকৈ এখন এতিয়া নতুনকৈ বহাইছে ইয়াত অকল বহালেই নহ'ব ইয়াত উন্নত উন্নত আধুনিক আধুনিকৰণ ছিষ্টেমবিলাক সব মানে প্ৰয়োজনীয় বস্তুবিলাক লাগিব ধৰি লওক আপোনাৰ খোৱা পানীৰ পৰা ইত্যাদি কৰি আপোনাৰ কাৰেণ্ট বৈদ্যুতিক সময়মতে থাকিব লাগিব কোনো এজন যাতে ৰোগী পেট কামোৰণি বা মূৰ বিষ বা জ্বৰ হ'লে তৎক্ষণিক দেখাব পৰা এটা ব্যৱস্থা থাকিব লাগিব আৰু ডক্টৰ যাতে ৰেগুলাৰলি থাকিব লাগিব তেতিয়াহে আমাৰ তেতিয়াহে আমাৰ আমাৰ মানে তেতিয়া মানে আমাৰ উন্নত উন্নতি হৈছে বা উন্নত হৈছে বুলি ক'ব পৰা যাব আৰু আমাৰ স্বাস্থ্য আমাৰ স্বাস্থ্যকেন্দ্ৰত পৰিষ্কাৰ হ'ব লাগিব পৰিষ্কাৰ যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হ'লে মানেহে ৰোগী এজন থাকি ভাল পাব বা ডক্তৰ এজন থাকি ভাল পাব যেনেকুৱা পেচেণ্ট এজন গ'লেও যাতে পৰিৱেশটো ভালকৈ থাকিব পাৰে তাকে আৰু আমাৰ মানে স্বাস্থ্য স্বাস্থ্যসেৱা উন্নত কৰিবলৈ হ'লে উন্নত উন্নত হ'বলৈ হ'লে আমাৰ বহুতো বহুতো মানে আমাৰ যি যিকোনো ক্ষেত্ৰত আমি দোকান এজন মানুহে ৰোগী এজনৰ বেমাৰ হ'লে তৎক্ষণিক চিকিৎসা চিকিৎসা দেখাব পৰাকৈ ইমাৰ্জেঞ্চি ডক্টৰ বা নাৰ্ছ থকাটো প্ৰয়োজনীয় প্ৰয়োজন বুলি ভাবোঁ ডক্টৰ তৎক্ষণিক মানে যেতিয়া তেতিয়াই আমাৰ মানে ধৰি লওক প্ৰেছাৰ ছুগাৰ ইত্যাদি ৰেগুলাৰলি আমি জুখি জুখি থাকিব পৰাকৈ তেনেকুৱাকৈ এজন নিয়মি নিয়মিতভাৱে থকা ডক্টৰ এজন থাকিব লাগে বা নাৰ্ছ এগৰাকী থাকিব লাগে নাৰ্ছে সময়মতে আমি ঔষধ পাতিবিলাক পাব লাগে তাৰোপৰি আমাৰ চিকিৎসালয় চৌপাশটো বা স্বাস্থ্যকেন্দ্ৰৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিচয় পৰিচ্ছন্ন হ'ব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহক মানুহৰ শা শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে স্বাস্থ্যকেন্দ্ৰবিলাক স্বাস্থ্যকেন্দ্ৰত ইলেক্ট্ৰিচিটিক ধৰি লওক বৈদ্যুতিক বৈদ্যুতিক বা জেনেৰেটৰ ব্যৱস্থা থাকিব লাগে মুঠতে সকলো উন্নতমানৰ সা সুবিধাবিলাক ইয়াত থাকিলে মানে মানে এখন স্বাস্থ্যকেন্দ্ৰ সফলভাৱে সফলভাৱে থাকিব আৰু ধুনীয়া ধুনীয়াকৈ তাত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব তাত আপোনালোকৰ স্বাস্থ্যকেন্দ্ৰত নাইটত নাইট নাইটত থকা ছকীদাৰ বা ডক্তৰ বা নাৰ্চৰ বিহেভিয়াৰবিলাক স সকলো বিহেভিয়াৰ ভাল ধৰণে ৰোগী এজন গ'লে ভাল ধৰণে ব্যৱহাৰ কৰিব লাগে ভাল ধৰণে শুশ্ৰূষা কৰিব লাগে আৰু ভাবোঁ মই ৰোগী এজন ৰোগী এজনৰ কিবা এটা হ'লে তৎক্ষণিক যাতে সোনকালে যাতে তেখেতলোকে অৱহেলা নকৰি সোনকালে যাতে বেমাৰটোৰ বিষয়ে বু বুজ লৈ পিনে যাতে ৰং ট্ৰিটমেণ্ট নোহোৱাকৈ ভাল ভালকৈ পৰীক্ষা নিৰীক্ষণ কৰি চাই এখন ভাল স্বাস্থ্যকেন্দ্ৰ হ'বলৈ হ'লে এইকেইটা বস্তু থকাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ আৰু তাত আৰু তাত ওচৰে পাঁজৰে পৰিৱেশটো ঠিক হ'ব লাগে তাত যাতে কোনো ধৰণৰ কোনো ধৰণৰ বেলেগ মানুহ গৈ আড্ডা পিটিব পৰা ঠাই বা কিবা কিবি তাত হুলস্থুল কৰিব পৰা পৰিৱেশ বা ওচৰত ওচৰত কিছুমান আৱজ আৱৰ্জনা ৰাখিব নালাগে তাত আৰু চা স্বাস্থ্যকেন্দ্ৰবিলাকত আপোনাৰ ভালদৰে অলপ মজবুত হ'ব লাগে আন্তঃগাঁথনি উন্নতি হ'ব লাগে আন্তঃগাঁথনি পেচাবগাৰ শৌচাগাৰ আদি পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে আন্তঃগাঁথনিবিলাক বহুতো উন্নতমানৰ হ'ব লাগে তাত আৰু এখন চা স্বাস্থ্যকেন্দ্ৰ ভালদৰে পৰিচালিত কৰিব পৰা এজন এজন ভাল মই ভাবোঁ ভাল ভাল মানুহ এজন বা লিডাৰশ্বিপ থাকিব লাগে আৰু স্বাস্থ্যকেন্দ্ৰ এখন স্বাস্থ্যকেন্দ্ৰ এখনত যোৱাৰ লগে লগে এজন মানুহে যাতে যাৱতীয় বস্তু খৰচৰ পৰা ইত্যাদি ধৰি লৈ সব সুবিধা তাত পাব লাগে সময়মতে চিট থাকিব লাগে কিছুমান আৰু মহিলাৰ ক্ষেত্ৰত ডেলিভাৰী মানুহ এজনী পটকেই দেখাবলে বা চেক আপ টেকআপ কৰি থাকিবলে আপোনাৰ মানে ব্যৱস্থা হোৱাকে আন্তগাঁথনিটো উন্নতি হ'ব লাগে ইয়াকে